হয় হয় কোনে কৈছে হয় ময়ূৰী কোননো

অঁ হয় হয় ভাড়া ৰুম আছে হয় হয় হয় মোৰ নাম ৰবীন ৰবীন দাস আমাৰ হয় আমাৰ ইয়াতে আৰ চি চি ৰুম চব ঘৰ যিমান আছে আৰ চি চি আপোনাক কেনেকুৱা ধৰণৰ লাগেনো আপুনি কি কৰে বাৰু প্ৰথমতে কওকচোন হয় কোন কলেজত হয় হয় অঁ আপোনালোক কেইজন থাকিব হয় হয় দুটা ৰুম আছে বাৰু হয় হয় হয় আমাৰ ইয়াতে তেনেকুৱা অসুবিধা নাই আছে আমাৰ দুটা ৰুম আছে আৰু আপোনাৰ পাকঘৰ আছে বাথৰুম আছে ভিতৰতে আছে একেলগে হ'ব হয় নহয় আৰু আছে এটা ৰুমৰো আছে মানে এটা ৰুম আছে আৰু পাকঘৰ আছে বাথৰুম আছে আৰু তিনিটা ৰুম আছে দুটা ৰুমৰ আছে দুটা ৰুম আছে তেনেকুৱা হয় আছে হয় হয় ঠিক আছে আপুনি আহিলে হয় মাজগাঁৱতে আমাৰ মাজগাঁৱৰ আপোনাৰ বি এড কলেজ যিটো আছে বি এড কলেজৰ ওচৰে পাজৰেই হ'ব হয় অলপ মানটো দূৰ হ'ব বাৰু অলপমান দূৰ হ'ব ঠিক আছে আপুনি এটা কাম কৰিব আপুনি আহি এবাৰ চাই ল'ব যদি আপোনাৰ সুবিধা হয় যদি মিলে তেন্তে আপুনি চাই লওক ভাড়া পাঁচহাজাৰ হয় দুজনীয়া ৰুমৰ পাঁচহাজাৰ অকল এজনীয়া যিটো ৰুম আছে সেইটো আপোনাৰ তিনিহাজাৰ ল'ব

হয় হয় ঠিক আছে হয় হয় মই আছো মই নাথাকিলেও আমাৰ থাকিব ঘৰত আপুনি ফোন এটা কৰি ল'ব হয় ঠিক আছে